ঠিক আছে মই কৈ দিছোঁ গোটত হেৰি প্ৰথম সোমাবলৈ আহিলে মানে হেৰি এই ডকুমেণ্টছখিনি নিজৰ লাগিব ডকুমেণ্টছখিনি এই আধাৰ কাৰ্ড লাগিব আৰু পান কাৰ্ড লাগিব ভোটাৰ কাৰ্ড লাগিব এই কেইটা নিজৰ ডকুমেণ্টছখিনি লাগিব তাৰপিছত হেৰি তাৰ পৰা ফৰ্ম এখন দিব ফৰ্মখন ফিল আপ কৰিব লাগিব ফিল আপ কৰি পিলেনি তাৰপৰা তাত চাইন টাইনকে মৰাই পিলেনি আৰু হেৰি ষ্টাম চিষ্টাম মৰাই পিলেনি ছাৰহঁতে সেইখিনি সব কৰি দিব কৰি পিনে আনি এতিয়া সেই সেইখিনি কৰি কৰি দিব কৰি দিম বাৰু কৰি পিলেনি সেই ডকুমেণ্টছখিনি জমা দিলে তোমাৰ সেইটো লোনটো হ'ব তোমাৰ নিজৰ খালি তোমাৰ খালি নিজৰ সব গোটেইখিনি ডকুমেণ্টছখিনি লাগিব মানুহ হয় ত্ৰিছজনী ওপৰ হয় ত্ৰিছজনী ত্ৰিছজনী পঁয়ত্ৰিছজনী সিমানে থাকে তাত হেৰি এতিয়া সাপ্তাহিক লয়নে সাপ্তাহিক লয়নে এতিয়া মাহেকীয়া লয় এনেকুৱা দুটা হেৰিয়াত আছে সপ্তাহিক ল'লে মানে সাপ্তাহিককৈ পইচাটো ঘূৰাব লাগিব আৰু মাহেকত ল'লে মাহেকত এনেকৈ পইচাটো ঘূৰাব লাগিব কিমান লয় সেইটো আপোনাৰ ওপৰত হেৰি থাকে আৰু ত্ৰিছ হাজাৰ লয় বিশ হাজাৰ লয় পঁচিছ হাজাৰ লয় সেইটো সেইটো আপোনাৰ হেৰিয়াত থাকিব হেৰি পঁচিছ হাজাৰ ল'লে মানে তেনেকৈ সাপ্তাহিক সাতশ মানকৈ ঘূৰাব লাগিব বছৰেকীয়া বছৰেকত কৰিলে দুবছৰীয়া কৰিলে তাতকৈ এনেকৈ কমি আহে আৰু সাতশটো ধৰি লওক দুভাগ হ'ব আৰু এনেকৈ হ'ব আৰু মাহেকত এইটো মাহেকত ল'লে মানে এইটো মাহেকীয়া পইচাটো অলপ সৰহ ল'ব লাগিব এইটো ধৰি লওক চল্লিছ হাজাৰ আৰু পঞ্চাছ হাজাৰ এনেকৈ পঞ্চাছ হাজাৰৰ ওপৰত এনেকৈ ল'লে মানে হেৰিটো হয় এই মাহেকীয়াটো কৰিব পাৰি এতিয়া মাহেকত তেতিয়া মাহেকত ঘূৰাব লাগে আৰু হেৰি মাহেকত ধৰি লওক তেতিয়া চাৰি হেজাৰ চাৰে চাৰি হাজাৰ পইচাটো লোনটোৰ ওপৰত কথা আৰু কিমান লয় লোনটো আৰু সেইটোৰ ওপৰত কথা অঁ ঠিক আছে